মই আগৰ তুলনাত ট্ৰেকিং ছাইডটোৰ অধিক আৱৰ্জনা আনহাইজিনিক বুলি ক'ব বিচাৰোঁ কাৰণ আজিকালি যিবিলাকে ট্ৰেকিং কৰিবলৈ যায় তেওঁলোকে পেকেজিং ফুড লগত লৈ যায় আৰু তাতে খাই পেলাই পেকেজবিলাক পেলাই থৈ আহে তাকে নকৰি তেওঁলোকে পেকেজবিলাক যদি লৈ যাবলৈ কিবা এটা ব্যৱস্থা কৰি যায় আৰু আহি ডাষ্টবিনত পেলাই দিয়ে তেতিয়া আনহাইজিনৰ পৰা হাইজিন হ'ব পৰিষ্কাৰ হৈ পৰিব